মই স্কুলৰ পেইন্টিঙত মই বিভিন্ন ধৰণৰ ফল মূল ফুল বিচনী প্ৰাকৃতিক দৃশ্য আদি শিকিছিলোঁ বিভিন্ন ধৰণৰ বিভিন্ন ব্যক্তিৰ ছবি আঁকিবলৈ শিকিছিলোঁ আৰু অভিজ্ঞতা বুলি ক'লে মই এবাৰ ইস্কুলৰ খেল ধেমালিত ছবিৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ আৰু যেতিয়া ছবি আঁকিছিলোঁ মোৰ ছবিটো বহুত বেয়া হৈছিলে আৰু মই পিছত বহুত কান্দিছিলোঁ তাৰ পিছৰপৰা মই ছবি আঁকিবলৈ জনা হ'লো চেষ্টা কৰিলোঁ তাৰপিছত মই যে তাৰপিছত ছবি প্ৰতিযোগিতাত মই ফাৰ্ষ্ট পালোঁ তেতিয়াৰপৰাই সেই অভিজ্ঞতাৰপৰাই মই ছবি আঁকিবলৈ জনা হ'লো ঽয় অভিজ্ঞতা বুলি ক'লে মোৰ এয়াই